স্কুলত মোৰ প্ৰিয় ছাবজেক্ট আছিল গণিত আৰু এই বিষয়টো মোৰ প্ৰিয় হোৱাৰ এইটোৱে প্ৰধান কাৰণ যে গণিতবোৰ এবাৰ বুজি ল'লে আৰু তাক ঘৰত বাৰ বাৰ প্ৰেক্টিচ কৰিলে তাক আৰু পুনৰাই পঢ়াৰ কোনো দৰকাৰ নাথাকে গণিত বিষয়টো যিমানে আমি বুজি বুজি লৈ কিনে অনুশীলন কৰোঁ সিমানে গণিত বিষয়টো আমাৰ কাৰণে ইজি হৈ পৰে